মোৰ চাকৰি জীৱন প্ৰায় সাতত্ৰিছ বছৰ মই ৰিজাৰ্ভ বেংকত চাকৰি কৰিছিলোঁ উনৈছশ সাতসত্তৰ চনত ৰিজাৰ্ভ বেংকত জইন কৰিছোঁ আৰু তাৰ পিছত এই যোৱা দুই হাজাৰ চৈধ্য চনত বেংকৰ চাকৰিৰ পৰা অৱসৰ পাইছোঁ এই পিৰিয়দৰ ভিতৰত গুৱাহাটী বেংকত প্ৰথমতে জইন কৰিছিলোঁ তাৰ পিছত প্ৰমোচনৰ পিছত ভূৱনেশ্বৰ অফিচত প্ৰায় চাৰি বছৰমান আছিলোঁ তাৰ পিছত কলিকতা অফিচতো চাৰি বছৰমান আছিলোঁ এই পিৰিয়দৰ ভিতৰত মোৰ ভাল অভিজ্ঞতা হ'ল বিভিন্ন ঠাইৰ মানুহৰ লগত কথা বতৰা পতা আৰু তেওঁলোকৰ ভাৱ প্ৰকাশ আদান প্ৰদান কৰাত মই সুবিধা পাইছিলোঁ আৰু তাতকৈ ভাল কথা হৈছে কি মোৰ জীৱনত যে মই এই বিভিন্ন দেশৰ বিভিন্ন প্ৰদেশৰ মানুহ মানে নৰ্থৰ হওক চাউথৰ হওক মানুহৰ লগত বন্ধুত্ব কৰাৰ সুযোগটো পাইছিলোঁ এই মোৰ বেংকৰ চাকৰি কৰাত এয়ে এটা মোৰ জীৱনৰ ভাল ফল বুলি কওঁ চাকৰি জীৱনতটো কিছুমান হাৰ্দেল আছে কিছুমান সেই হাৰ্দেলবিলাক অতিক্ৰম কৰিব পাৰিছিলোঁ কিছুমান কঠিন কঠিন কাম ওপৰৰ পৰাও জাপি দিয়া হৈছিল কিন্তু সেই কামবিলাক সম্পূৰ্ণ কৰিব পাই নিজেই সন্তুষ্ট হৈছিলোঁ আৰু মোৰ ওপৰৰ বিষয়াসকলে ছেটিচফাইদ হৈছিল আৰু সেইকাৰণে মই ভাবোঁ মই বেংকৰ হেৰি লিষ্টত থকা বুলি ভাবিছিলোঁ গুড এম এম্প্লয়ী লিষ্টত আছিলোঁ বুলি মই ভাবোঁ এই আৰু হৈছে